এনেই মই খেলা ধূলাৰ লগত জড়িত নহয় বা হ'বও নোখোজো কিন্তু বিশ্ববিদ্যালয় সপ্তাহ আৰু ছাত্ৰী নিবাসত থাকি পেলাই মানে কৰিব লগীয়া হৈছিল তো তাৰ ভিতৰত মোৰ এইবাৰ কাবাডী খেলি খুবেই ভাল লাগিলে অলপ উগ্ৰ হয় খেলটো কিন্তু বেয়া নালাগিল খেলি আমাৰ অপনেণ্টত আৰু অপনেণ্টত মানে আমাৰ হেৰি ওচৰৰে ছাত্ৰী নিবাস এটা অছিলে সিহঁতৰ লগত আমাৰ প্ৰতিযোগিতাখন চলিছিলে বহুত নিচেই অলপৰ কাৰণে আমি জিকি আহিছিলোঁ বুলি ক'ব পাৰি সেইকাৰণেই খুবেই ভাল লাগিছিলে আৰু আপোনাৰ হয় দেই দুখ পাইছিলোঁ বহুত একে আহি পেলাই বিচনাত পৰি যাবলগীয়া অৱস্থা হৈছিলে কিন্তু সেই উগ্ৰতাৰ মাজত যিটো আমাৰ একতাই যিটো দেখুৱাই দিছিলে হোস ছাত্ৰী নিৱাসৰ যিখিনি মানে অনুজ সকলৰ মাজত সেই কথাটোৰ বাবে মানে মোৰ এই খেলটো প্ৰিয় হৈ গ'ল মানে একতাটো যিহেতু আনিলে যে আমি জিকিবই লাগিব কিবা কৰি হ'লেও সেইকাৰণে এইটো প্ৰিয় হৈ গ'ল